অঁ দাদা দাদা এইটো শ্ৱু ষ্টেশ্যন নহয় জানো অঁ দাদা মোক মানে এই জোতা কেইযোৰমান লাগিছিলে মানে দুযোৰমান দাদা মোকতো এনেই ৰেট্ৰ' ফ'ৰটো লাগিছিলে জৰ্ডেনৰ এই ল'টো অঁ হ'বনে বাৰু আপোনাৰ ওচৰত এইটো অঁ দাদা এনেই আপোনাৰ ওচৰত কি কি কালেকশ্যন আছে বাৰু

অঁ অঁ অঁ দাদা কি কয় পুমাটো যোনটো আছে যে তাৰ কনভাৰ্চটো হ'ব নেকি ব্লেকত অঁ ব্লেকত হ'ব নেকি বাৰু মোক দাদা মোকতো মানে এনেই পুমা হ'লেও হ'ব হৈছিলে নহ'লে বা আপোনাৰ নাইকি হ'লেও হৈছিলে নাইকি কোনকেইটা আছে বাৰু

অঁ দাদা ৰেট্ৰ' ফোৰটোৰ প্ৰাইচ কিমানমান হ'ব বাৰু অঁ দাদা অঁ অঁ দাদা এনেই কালাৰ কি কি আছে অঁ এইটো হেল্ল' অঁ দা অঁ ব্লেক এণ্ড হোৱাইট ন আৰু পুমা যোনটো কনভাৰ্চটো আছিলে যে সেইটো আপোনাৰ ব্লেকত হ'বনি ব্লেকত অকল অনলি ব্লেকত হ'ব ন অঁ দাদা আৰু সেইটো ব্লেকটো প্ৰাইচ কিমানমান হ'ব বাৰু পোন্ধৰশমান হ'ব ন আচ্ছা আৰু ৰেট্ৰ' এনেই কি কি কালাৰ আছে বাৰু মানে ধৰি লওক দুটা তিনিটা কালাৰ থকা এনেকৈ কিবা আছে নে

অঁ অঁ অঁ অঁ ৰঙাকৈ আছে ন অঁ আচ্ছা আৰু কিবা নাইকি আপোনাৰ হেৰিটো হ'ব নেকি বাৰু এইটো এয়াৰটো যোনটো আছিলে যে হ'ব ন অঁ আৰু আপোনাৰ কি কয় কনভাৰ্চৰ কি কি হ'ব বাৰু থাই হাইটো হ'বনি অঁ মানে মোৰ হাইটো অকণমান ব্লেকত লাগিছিলে মানে নাপাম ন অঁ ওৱান অফ দ্য বেষ্ট ছেলিং ন মানে চাই আছোঁ মানে সেইটো অকণমান ট্ৰেণ্ডিঙত আছে ন মই ভাবিছোঁ কনভাৰ্চটো অলপ ছাইজটো মোৰ আপোনাৰ এইট নাইনমান হৈ যাব অঁ পাই যাম নে ছাইজ দাদা অঁ তো সেইটোৱেই আৰু আপোনাৰ এনেই ল'কেশ্যনটো ক'ত আছে বাৰু অঁ লাচিত নগৰ ন মই গৈ পিনে চাব পাৰিম ছাগৈ অঁ তেতিয়াহ'লে মই দাদা আপোনাৰ মই ভাবি লওঁ হাঁ কোনকেইটা মানে কোনটো ল'ম তো লৈ গৈ এদিন মই চামগৈ অঁ আপোনাৰ ন খোলা খোলা থাকেই ন অঁ অঁ আবেলিলৈকে থাকিব ছাগৈ অঁ অঁ অঁ হ'ব দিয়ক